ছয় অক্টোবৰ দুহেজাৰ এক ষোল্ল অক্টোবৰ দুহেজাৰ দুই একৈছ মে' দুহেজাৰ এক পাঁচ ডিচেম্বৰ ঊনৈছ শ পঁচিছ দুই ফেব্ৰুৱাৰী দুহেজাৰ একৈছ